হেল্ল' অঁ কোনে অঁ হয় হয় আপুনি কোনে কৈছে

অঁ বনাই দিব পৰা হ'ব বাৰু আপুনি কোনে কৈছে বাৰু ক'ৰ পৰা কৈছে বগীজানৰ অঁ মোৰ ঘৰ বাৰু ম'হপানীতে বাৰু অ' পৰা হ'ব বাৰু খালী আ আজি পৰা নহ'ব বাৰু আজি মই বিশেষ এটা কামৰ কাৰণে অঁ অঁ কাইলৈ পৰা হ'ব বাৰু অঁ এইটো আপোনাৰ বস্তুটো চাব লাগিব কি বেয়া হৈছে কি নাই সেইটো চাই লৈ আপোনাৰ পৰা হ'ব বাৰু এনে আৰু ধৰক আৰু আমি কিবা ঠিক কৰি দিলে আৰু চাৰি পাঁচশ টকাৰ ভিতৰত লওঁ আৰু অঁ ঠিক আছে বাৰু মই তেতিয়া আপুনি আকৌ মই হয়তো পাহৰি যাব পাৰোঁ বাৰু বহুত তেনেকৈ বহুত জেগাত নিম হেৰি ফোন আহি থাকে যে আপুনি আকৌ এবাৰ মোলৈ ফোন কৰি দিয়ক অঁ অঁ আপোনাৰ এইটো বগীজানতে অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ